হেল্ল' কওকচোন কি মানে কি কাৰণে ফোন কৰিছিলে মইতো আপোনাৰ মানে মাছৰ বজাৰত লাগিছে এইটো আপোনাৰ ইয়াত আপোনাৰ মানে লোকেলৰ ভিতৰত আপোনাৰ মিৰিকা আছে তাৰপিছত এই গ্ৰাছ কাৰ্প আছে তাৰপিছত আপোনাৰ মানে চালানী এইটো আপোনাৰ মানে চালানী মাছৰ ভিতৰত হেৰিবিলাক আছে আৰু কি কয় ৰৌ চৌবিলাক আছে লাগিব নেকি আপোনাক অঁ আপোনাৰ এয়া ৰৌ অ' কি আপোনাৰ গ্ৰাছ কাৰ্প আৰু মিৰিকা দাম হৈ আছে আপোনাৰ থ্ৰি হাণ্ড্ৰেড হৈ আছে মানে তিনিশ টকা হৈ আছে তাৰপিছত বাকী চালানি ল'ব হ'লে মানে মানে দুশ পঞ্চাছ টকা কেজি আমাৰ ইয়াত মানে এনিটাইম পোৱা যাব সব টাইমত থাকে এখন আপোনাৰ মানে ডাঙৰ মানে মাছৰ বজাৰেই হয় ওচৰতে মানে ব্ৰহ্মপুত্ৰ আছে ন মানে আপোনাৰ ব্ৰহ্মপুত্ৰৰ পৰাই মাৰা হয় মাছবিলাক অঁ একদম লোকেল মাছ পায় যাব আপুনি তো আপোনাক মানে কিমানমান লাগে এনে কিমানমান লাগে আপোনাক এনে আপোনাৰ লোকেল আপোনাৰ যদি মানে মিৰিকা টাইপ হ'লে মানে তিনিশ টকা হ'ব পিয়'ৰ লোকেলটো তিনিশ টকা হ'ব আপোনাক এনে কিমান মান লাগে মানে পাঁচ কেজি যদি লাগে তেতিয়াহ'লে অলপ দামটো কম বেছি কৰা হ'ব চিন্তা কৰিব নালাগে ডিছকাউণ্ট পাই যাব বাৰু অঁ এইয়া আপুনি পাৰিলে মানে আবেলি মানে এপাক আহি যাব ইয়াত মই মানে আবেলিহে থাকিম এনেই আমাৰ মানে কাম কৰাবিলাক থাকে মানে মানুহবিলাক কিন্তু মই মানে আবেলিমানেহে যাম তাত চাবলৈ কাৰণে তো আবেলি আহিলে লগ পাম তাতে হয় পাই যাব আবেলি আপুনি যিকোনো টাইমত গুচি আহিব পাৰে ঠিক আছে হ'ব